হেল্ল' হেৰি এইখন মানে হেৰি আছিল শাক পাচলিৰ হেৰি হয়নে মানে শ্বপখন হয়নে দোকানখন হয় আপোনালোকৰ তাত মানে কি কি শাক চব্জি আছে এতিয়া মানে বৰ্তমান

চব বস্তুবিলাক আপোনালোকৰ ঘৰৰ হয়নে নে মানে ক'ৰবাৰ পৰা আনে হয় হয় অ' হেৰি কৰকচোন আপুনি মোক মানে দামবিলাক কওকচোন এনে কি নেমুৰ কেজি কেনে মূলা গাজৰ এইবিলাক যি আছে

হয় আৰু শুনকচোন এতিয়াটো মানে আপোনাৰ জাপ কবি বন্ধাকবি মানে মানে হেৰিটো নহয় ছিজনটো নহয় কিন্তু আপোনালোকৰ তাত পাম নাই জাপ কবিটো আছে নেকি

হয় হয় হয় তাৰপিছত হেৰি মই যদি মানে আজি যদি যাওঁ মানে আবেলি টাইমত যাম বুলি ভাবিছোঁ এপাকমান আপোনালোকৰ দোকানৰ ফালে এনেই মানে কি কি পাম যদি আজি যাওঁ মানে কি কি বস্তু আছেগে শাক চব্জি আজি যদি যাওঁ কচুথুৰ ঠিকেই আছে তেন্তে ভালেই বস্তু কেইটামান আছে আপোনালোকৰ তাত মোক মানে কচুথুৰ লাগিব চাগে এনে কচুথুৰ আপুনি মানে কেনেকৈ মানে হেৰি কৰিছে বিক্ৰী কৰিছে ঠাৰিৰে মানে মুঠি হিচাপে বিক্ৰী কৰিছে নে কেজি হিচাপে হয় হয় ঠিক আছে বাৰু ভাল দিয়ক তেন্তে মই যাম তেন্তে আবেলি আপোনাক লগ পাম নহয় ন আপোনালোকৰ আপোনাৰ মানে দোকানখন কিমান টাইমলৈকে থাকিব খোলা আবেলি অ' ঠিক আছে হ'ব দিয়ক তেন্তে যাম হাঁ ঠিক আছে হয় ঠিক আছে দিয়ক তেন্তে লগ পাম ঠিক আছে ৰাখিছোঁ অ' অ' ঠিক আছে